সমাজৰ যিসকল লোকে পশুপালনৰ সৈতে জড়িত নহয় তেখেতসকলে কি কৰে বৰ্তমান সমাজৰ যিসকল নিবনুৱা সেইসকলক তেখেতসকলৰ নিজৰ পুঁজিৰে এই ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়াব পাৰে যিহেতু বৰ্তমান কৰ্ম সংস্থাপনৰ খাতিৰত কোনোৱে যদি সেই ব্যক্তিসকলে যিসকলে পুঁজিৰ ব্যৱস্থা কৰি সেই সংস্থাপনৰ দৰে নিবনুৱাসকলক যদি পশুপালনৰ ব্যৱস্থা কৰি দিয়ে সেই পশুপালনৰ জৰিয়তে সেই নিবনুৱাসকলে তেখেতসকলৰ গাখীৰ উপাৰ্জন কৰি নিজৰ সংস্থাপনৰ এটা পথ উলিয়াই বজাৰত ব্যৱস্থাপনা কৰিব পাৰে আদি বিভিন্ন ধৰণৰ সুবিধা কৰাৰ পৰিলক্ষিত দেখা পোৱা গৈছে অন্যহাতে সেই ব্যক্তিসকলে সমাজত বিভিন্ন ধৰণৰ সজাগতা আগবঢ়াই কেনেধৰণে নিজে সংস্থাপিত হ'ব পাৰে সেই বিষয়ে সমাজত কিছু হ'লেও পৰামৰ্শ দাঙি ধৰি বিভিন্ন সময়ত নিবনুৱাসকলক সংস্থাপিত কৰা আমি দেখা পাওঁ